হেল্ল' মৰিগাঁও অসম ৰেষ্টুৰেণ্ট হয়নে অঁ মই মানে কাটলেৰি পঠিয়াবলৈ কাৰণে বিচাৰিছিলোঁ মোৰ এটা বাৰ্থডে আয়োজন কৰা হৈছে আৰু আয়োজনটোত বহুতো নিমন্ত্ৰিত আলহী আহিব সেইকাৰণে মই আপোনালোকৰ ৰেষ্টুৰেণ্টতে অৰ্ডাৰ দিব বিচাৰিছোঁ আপোনালোকে সেই অৰ্ডাৰটো মোক ডেলিভাৰী কৰি দিব আৰু লগতে লগতে আপুনি ডিস্প'জেল আৰু প্লেট আৰু চামুচ আৰু লগতে সামগ্ৰীসমূহো দি পঠিয়াব আৰু মোৰ অৰ্ডাৰটো হৈছে চিকেন ফ্ৰাইড ৰাইচ দিব আৰু লগতে আপুনি চিকেন দিব এক্সট্ৰা চিকেন পাঁচ প্লেট ফুল দিব আৰু আপোনালোকে সময়মতে যাতে মোৰ অৰ্ডাৰটো দিয়ে কাৰণ মোৰ সময়মতে নিদিলে বহুত প্ৰব্লেম হ'ব আপোনালোকে সন্ধিয়া পাঁচবজাত দিলেই হ'ব মই মোৰ জন্মদিনটো মই সন্ধিয়াই মই নিমন্ত্ৰিত আলহীখিনিক নিমন্ত্ৰণ কৰা হৈছে ঠিক সময়মতে দিব আপোনালোকে আৰু লগত ডিস্পজেল কাটলাৰি আৰু প্লেট দিবলৈ যাতে নাপাহৰে সময়মতে মোৰ অৰ্ডাৰটো দিলে মই ভাল পাম